অঁ কওকচোন অঁ কি কৈছে অঁ হয় কওকচোন বাইদেউ অঁ আমাৰ ইয়াত জেগা আছে আপোনাৰ ভাল ভাল কিছুমান জেগা আছে আহিব বাৰু এনেই কেতিয়াকে আহিম মান বুলি ভাবিছে অঁ হয় হয় অঁ অঁ আহিব ইয়াত অঁ এতিয়া ভক্তিমূলক জেগা হিচাপে আপুনি যাবলে আহিলে ইয়াত আপোনাৰ হেৰি পাব মইনাপুৰীয়া নামঘৰ আছে তাৰপিছতে ঢেঁকীয়াখোৱা বৰ নামঘৰ আছে তাৰপিছতে আপোনাৰ ইয়াত মহাবিদ্যালয় বিদ্যালয়খিনি তেনেকে আছে তাৰপিছত তেনেকে বিভিন্ন ধৰণৰ জেগা আছে আহিব আহিলে চাবহি পাৰিব

তাৰপিছতে অঁ এই মইনাপুৰীয়ালে আহিলে আপোনাৰ সেই বৃহস্পতিবাৰে বৃহস্পতিবাৰে নাম লোৱা হয় অঁ অঁ বহুত বেছি দূৰ নহয় বাৰু

অঁ অঁ ইয়াত তেনেকৈ বাগানবিলাক আছে বাগান চাগানাবিলাক তাৰপিছতে ৰেষ্টুৰেণ্টবোৰো আছে আপোনাৰ

অঁ আছে আছে ইয়াত বাগানবোৰ আছে অঁ বজাৰ ভাল ভাল ভাল খুব ভালকে চলে

পায় পায়

অঁ অ' পোৱা যাব যাব নাই নাই নাই সদায় খোলা থাকে সদায় খোলা থাকে

নাই নাই নাই সেইটো আপোনাৰ বৃহস্পতিবাৰ বুলি কৈছিলোঁ বৃহস্পতিবাৰ খোলা থাকে আহিব ইয়াত আছে বাৰু ভাল ভাল জেগা কিছুমান আছে তাৰপিছত শ্বপিং মলো আছে তেনেকে আপোনাৰ ইয়াত যোৰহাটতে

কাকজানতে এখন আছে তেনেকে ওচৰতে আছে বাৰু বৰ বিশেষ দূৰত নাই তাৰপিছতে এতিয়া আহিবলে ভাল হ'ল বিশেষকে মানে ভাল ভাল ৰেষ্টুৰেণ্টবিলাকো খুলিছে টাউনৰ আপুনি কাষতে সুবিধাখিনি আছে কিছুমান ভিতৰুৱা ভাগে ভাৱে আছে মানে অঁ তেওঁ বুলি টাউনৰ আপোনাৰ দাতিতে কিছমান ভাল ভাল হেৰি আছে

হয় হয় হয় হয় তাৰপিছতে আমাৰ ইয়াৰ গাঁৱলীয়া অঞ্চলখিনিও আপোনাৰ চাবলগীয়াই বাৰু খেতি বাতিকে অঁ অঁ কৰে কৰে হয় হয় তাৰপিছতে ইয়াতো এনেই আপোনাৰ ওচৰতে হয় বাৰু হেৰি কি আমাৰ আমিও এনেই গাঁৱলীয়া মানুহে ইয়াতে খেতি বাতিখিনি কৰা হয় মানে

অঁ

অঁ হয় হয় ভালেই লাগে সেইটো বাৰু আপোনাৰ এতিয়া ইমান নহয় আপোনাৰ আহাৰ শাওনমহীয়া অলপ বেছি হয়

তাকে আৰু ইয়াত হুঁচৰি চুঁচৰিবোৰ গোৱা হয়

অঁ অঁ হয় হয় সেইটো হয়

হয় হয় আজিকালি প্ৰায় বিহুবোৰ মঞ্চ বিহু হৈ গৈছে বাৰু আমাৰ গাঁৱলীয়া সমাজৰ পৰাও কিছুমান মঞ্চ বিহু যায়

হয় হয় তাকে তাৰ পিছতে এতিয়া গুৱাহাটীত আপোনালোকৰ তাত বিহু পাতিছিল নহয় ইয়াৰ আগৰবছৰ

হয় হয় হয় হয়

আহিব আৰু এতিয়া যোৰহাটতে থাকি কিছুমান চাম বুলিলেও আপোনাৰ বিভিন্ন ধৰণৰ আজিকালি মানে এনেকে ৰুম হিচাপে আপোনালোকে পাব থাকিবলৈ ধুনীয়া সুবিধা হৈছে মানে

অঁ হয় হয় হয় ইয়াতে আপোনাৰ নদী পুখুৰী তেনেকুৱা সেইবিলাক আছে সেইবিলাক আপোনালোকে

অঁ হয় হয় নিশ্চয় পায় ইয়াতে মাছৰ মানে কিছুমান মানুহে মাছৰ ব্যৱসায়ো কৰে তাতে এনেকে জীয়াই মানে আকৌ নদী

পাৰি পাৰি পাৰি ইয়াতে একদম ধুনীয়া সুবিধা আছে

অঁ তেনেকুৱা সুবিধা হয় হয় পাওঁ বাৰু অঁ ইয়াৰ পৰা তেনেক হয় ইয়ালে আহিলে তেনেকুৱা বস্তুখিনিও আপোনালোকে নিও বুলিলে নিব পাৰিব মানে লোকেলকে মানুহৰ

এনেই কিমান তাৰিখ মানে আহিম বুলি ভাবিছে

অঁ অঁ এতিয়া আপোনালোকে ৰঙালীটো পাব ৰঙালী ৰঙালী বিহুটো আহি আছে অঁ অঁ অঁ আহিব বাৰু দিয়ক

অঁ এইটো অঁ নিশ্চয় দেখা নিশ্চয় দেখাম আমি আছোঁৱেই সেইখিনি সুবিধা কৰি দিম বাৰু

আৰু কিছুমান প্ৰাইভেটকে পঢ়োঁ বুলিলেও আছে বাৰু কিন্তু এনেই গাঁৱলীয়া সমাজত ল'ৰা ছোৱালীখিনি গাঁৱতেই পঢ়ে বাৰু

অঁ অঁ আছে আছে

ঠিক আছে বাৰু দিয়ক আহিব দিয়ক ঠিক আছে দিয়ক থেংক ইউ